মই আজি দুবছৰৰ আগত এজন দাদাৰ সৈতে ডিজিটেল ইণ্ডিয়া প্ৰজেক্টত কাম কৰি আছিলোঁ কেতিয়াবা কিবা নজনা কথা নজনা বস্তু কিবা জানিব লগা থাকিলেও তেওঁক সোধোঁ তেওঁ মানুহজন অলপ খঙাল আছিল তেওঁ কেতিয়াবা গালি পাৰি দিয়ে কেতিয়াবা ধমকি দি দিয়ে আৰু আমি স্কুলত গৈ ট্ৰেইনিঙ দিয়াব লাগে স্কুলত ট্ৰেইনিঙ দিব টাইমতো তেওঁ গৈ সেই লগ কৰাই মেলি নাইকীয়া হৈ যায় আৰু পইচা পাতিৰ ক্ষেত্ৰতো অলপ খেলিমেলি আছিল যেতিয়া মোৰ অসুবিধা হয় তেতিয়া তেওঁক জনালেও তেওঁ দিবলৈ মন নকৰে কিন্তু তাৰপিছত মই উপায়ন্তৰ হৈ মই বেলেগ এটা কাম চাবলগা হ'ল আৰু মনে মনে চাই আছিলোঁ কেইবাটাও কাম লাষ্টত এটাত ছিলেক্ট হ'লোঁ তেতিয়া ফৰ্মেলি তেওঁক জনাব লগা হ'ল জনাই মই ওলাই দিলোঁ কিন্তু তথাপিতো মই পইচাখিনি পোৱা নাছিলোঁ যদিও তেওঁ আহিবলৈ দিলে মোক লাষ্টত উপায়ন্তৰ হৈ তেওঁৰ দেউতাককো কথাখিনি জনাব লগা হ'ল জনোৱাৰ বহুত দিনৰ পিছতহে মই সম্পূৰ্ণ টকা নাপালোঁ যদিও নিজৰ প্ৰাপ্য়খিনি পাবলৈ সক্ষম হ'লোঁ